হয় মই ৰীলচবিলাক ইনষ্টাগ্ৰামত চাওঁ মই বহুত ৰীলচ চাওঁ দিনটোত ৰীলচবিলাক চাই ভাল লাগে বহুত ধুনীয়া ধুনীয়া ৰীলচ বনাই আৰু মোৰ সামাজিক মাধ্য়মত ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামত মই ৰীলচবিলাক চাওঁ আৰু মোৰ প্ৰিয় নৃত্য় শিল্পী হ'ল মানে বহুত আছে তাৰ মাজতে মই কিছুমানৰ নাম কবলৈ ওলাইছোঁ হ'ল প্ৰীতি কংকনা আইমী বৰুৱা চি এইচ শিৱা ৰীচান জিতু এনেকৈ ৰৌজ বৰদলৈ পাখি ৰাজবংশী তেনেকৈ আৰু বহুত আছে তাৰ মাজতে কৈছো আৰু এজন আছে অনুৰাগ বসন্ত বৰদলৈ বহুত ভাল লাগে বহুত ভাল ভাল মানে ভিডিঅ' শ্বট্ লয় বহুত ধুনীয়া ধুনীয়া আৰু বহুত ফটোগ্ৰাফাৰ হয় মানে বহুত ধুনীয়াকৈ ফটো মাৰে গতিকে মোৰ প্ৰিয় সেইখিনিয়েই আৰু আছে হ'ব